হয় দাদা মোৰ মানে এটা দাদাৰ পৰা আপোনাৰ নম্বৰটো লৈছিলোঁ অঁ মানে ইয়াতে গুৱাহাটীত মোৰ মানে বাহিৰত থাকোঁ ইয়াতে গুৱাহাটীত গুৱাহাটীত আহিছোঁ তিনিদিনৰ কাৰণে গতিকে গুৱাহাটীত এনেই ভাল ভাল চাবলগা চাবলগা জেগা কি কি আছে হয়

হয় হয়

আৰু আৰু যিটো আপোনালোকৰ আপোনালোকৰ যিটো অসমীয়া খাদ্য সেই খাদ্যটো মই কি মই খাব লাগিলে লোকেল খাদ্যটো ক'ত পাম এতিয়া কেনেকুৱা জেগা অঁ সেই সেইটো আজিকালি চাওমিন ম'ম' সেইবোৰ বেছি চলিছে হয় অঁ অঁ হোটেলতে পাম ন' লোকেল খাদ্য অঁ ঠিক আছে থেংক ইউ মোৰ ঘৰটো বাংগালুৰত থাকোঁ মই গতিকে তিনিদিনৰ কাৰণে গুৱাহাটীত আহিছিলোঁ ফুৰিব হয় হয় হয় অঁ ধন্যবাদ ঠিক আছে দিয়ক